মই শৰৎটো ভালপাওঁ বাৰু খালী এই হেৰি ভালপাওঁ এই ঠাণ্ডাও নহয় গৰমো নহয় ঋতু এই হেৰিয়াত আমাৰ মাজুলীত এতিয়া ৰাস আহিব পালনাম আহিব ভাদমহীয়া ৰাইজে নাম ল'ব দিনত গোপিনীয়ে নাম ল'ব ৰাতি ভকতে নাম ল'ব কিমান ভাল লাগে ময়ো এজনী নাম গোৱা মানুহ নাম গাই ভাল লাগে আমি দিনতে এটা বজাৰতে নামলৈ যাওঁ চাৰিটা বজাৰতে ঘৰ সোমাওঁহি কিমান ভাল লাগে এই কাপোৰ কানিও নালাগে এইটো বৰ সময় এসোপা বেগ চেগ লৈ পেলাইও ক'ৰবালৈ যাবলৈ নালাগে খালী বহাগমহীয়া বহাগলৈকে কিন্তু এইকেইটা দিন বৰ ধুনীয়া পাওঁ মাঘমহীয়া ফাগুণমহীয়া বহাগমহীয়া বহাগমহীয়াটো তো ভালেই লাগে বিহু আহে হুঁচৰি গায় ভালকৈ ল'ৰা ছোৱালীয়ে এসাজ চলাব নিজেও এইবোৰ মানুহে দিবহি প্ৰেজেন চেজেন বিহু বুলি বছৰেকৰ মূৰত কিমান ভাল লাগে তাকেহে এতিয়া এই সেইবোৰ কৰি ভাল লাগে এতিয়া নাম চাম গাই এতিয়া কিমান ভাল লাগে ভাদমহীয়া এতিয়া ৰাস আহিছে কিমান আলহী দুলহী হ'ব উশল মাখল মানুহবোৰৰ এতিয়া আমাৰ ওচৰতে এই মাজুলীতে এতিয়া কিমান ৰাস হয় ইপাৰৰ মানুহ এতিয়া কিমান আহিব আমাৰ মিতিৰ কুটুমবোৰ ঢেৰ শিপাৰত আমাৰ আমিয়ে এতিয়া শুবলৈ জেগা নোপোৱা হওঁ থাকিবলৈ নোপোৱা হওঁ আলহীক দিওঁতেনে কিমান ভাল লাগে আলহীয়ে এই গাড়ী যাবহে আকৌ এগাড়ী সোমাবহিয়ে ভাত পানীৰপৰা ধৰি মেলি খুৱাই বোৱাই ৰাসলৈ পঠিয়াই কিমান ভাল লাগে ইমান আলহী আহিলেওতো দিগদাৰ নাপাওঁ ভালহে লাগে কিন্তু আলহী যিবছৰ নাহে কমকৈ আহে সেইবোৰ বছৰ আকৌ আমাৰ মনটো ভাল নালাগে এইবাৰ আলহী আমাৰ ঘৰত কম দেই সেই তেনেকৈ লাগে কিন্তু আমি বিহুতকৈ ৰাসটো আমাৰ বিয়াত ভাল আৰু একদম বিহুতকৈও ভাল লাগে কিমান আলহী দিলহী বাৰু শুশ্ৰূষা কৰিবলৈ পাওঁ সেইতোৱে জানো আমাৰ আনন্দ নহয় জানো আকৌ আলহীবোৰ আহিব লৈ যাব লাগিব গাড়ী এখন ভাড়া কৰি পেলাই ইখন সত্ৰ দেখুৱাব লাগে সিখন সত্ৰ দেখুৱাব লাগে লগতো ঘূৰিবলৈ পায় কিমান আনন্দ লাগে আকৌ এইপিনে হেৰিয়াত মুখা শিল্প আছে তাৰ তাত দেখুৱাব লাগে চামগুৰিত তালৈও নিব লাগে আকৌ চামগুত ডাঙৰ বজাৰ হয় দুদিনীয়াকৈ কেনেকুৱা ভাল লাগে আলহীবোৰ দেখুৱাবলৈ নিব লাগে চাই ভালপায় কি ধুনীয়া ধুনীয়া মুখা ওলাব সজাই থ'ব সেইবোৰকে চাবলৈ আহে আমি ঘৰত থাকিবলৈকে নাপাওঁ ৰাসৰকেইদিন আলহীও সুধিব লাগিব ফুৰিবও লাগিব এগৰাকী যদি ঘৰৰপৰা যাওঁ বোৱাৰীজনী যদি যায় মই থাকিব লাগিব মই গ'লে বোৱাৰীজনী যাব লাগিব আলহীৰ লগত আমাৰ তেনেকুৱা